স্বাস্থ্য সেৱালৈ গ'লে আমি প্ৰথমতে সকলো মানুহৰ ভিৰত লাইন টিকেটৰ কাৰণে বহুত সময় লাইন পাতিব লাগে আৰু লাইন পতাৰ বহুত দেৰি মূৰত ইমানেই মানুহ হয় নহয় টিকেটটো পাওঁতেই বহুত দেৰি মোৰ লাগে তাৰপৰা লাইন লোৱাৰ পিছত অলপ সময় পিছত হস্পিটেলৰ ভিতৰত সোমোৱাৰ পিছত ডক্টৰ আহে আৰু চায় আৰু বেমাৰী পেচেণ্টৰ লগতো অ' এজন মানুহহে থাকিবলৈ দিয়ে হস্পিটেলত বেলেগ আৰু দুজন তিনিজন মানুহ থাকিবলৈ নিদিয়ে স্বাস্থ্য সেৱা বুলি ক'লে অলপমান সুবিধা হ'ব লাগে দৰৱ পাতিৰ জহটো আমাক যিকেইটা দৰৱ আমি ধৰি লওক কিনিব নোৱাৰোঁ সেইটো দৰৱো ধৰি লওক হস্পিটেলত নাপাওঁ দুটামান টেবলেট দিয়ে আৰু বাকীখিনি আমি কিনি আনিব লাগে আৰু পেচেণ্টৰ ক্ষেত্ৰতো তেনেকুৱা হয় দিগদাৰ হয় আমি অলমান পাবলৈ কৰিবলৈ মানে বেমাৰৰ আজাৰৰ সময়ত ডক্টৰ ৰাতি ইমাৰ্জেঞ্চি এজন ডক্টৰহে থাকে আৰু নাৰ্ছবিলাকো বৰকৈ কোনো কোনোৱে চাই চিতাত অকমান গাফিলতি কৰে